আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ আগুৱাই নিবলৈ ডক্তৰ ভূপেন হাজৰিকাই যথেষ্টখিনি তেওঁৰ বৰঙণি আগবঢ়াইছে তথাপিতো অসমৰ গীত নৃত্য শিল্পী অনুষ্ঠানত তেওঁৰ এক বহুতো

নৰ সাংস্কৃতিকভাবেও তেওঁ যথেষ্টখিনি অসমক আগুৱাই লৈ গৈছিল তথাপিও এই যুৱ প্ৰজন্ম পৰিচলিত জুবিন গাৰ্গ তেওঁ সাংস্কৃতিক দিশৰ দিশৰ পৰা যথেষ্টখিনি অসমত আগুৱাই নিছে তেওঁ অকল অসমীয়াই বুলিয়ে নহয় অসমীয়াৰ লগত জড়িত আমাৰ বড়োসকলৰ গান নেপালী গান বঙালী গান সকলো বিষয়তে তেওঁ গীত লিখিছে বা গাইছে বিভিন্ন জাগাত যথেষ্টখিনি তেওঁ সাংস্কৃতিকভাৱে আগবাঢ়াই নিছে অসমখনক ডক্তৰ ভূপন হাজৰিকাৰ লগতে আৰু তেওঁৰ নামটো নিশ্চয় ল'ব লাগিব তথাপিতো এনে বহুতো শিল্পী আছে যি অসমখনক সাংস্কৃতিকভাৱে আগুৱাই নিছে আমি ভূপেন হাজৰিকা তেওঁ গীত অসমৰ বা অসমৰ বাহিৰৰে যিকোনো মানুহে শুনিলে এক মনত বিনোদ আনন্দ মনোভাৱ সৃষ্টি হৈছিল আৰু লগতে জুবিন গাৰ্গ আমাৰ অসমীয়াৰ হাত চবৰে চবৰে মনৰ পচন্দ আৰু তেওঁৰ যথেষ্টখিনি সমাজৰ লগত মিলি অসমখনক যথেষ্টখিনি সাংস্কৃতিকভাৱে আগুৱাই নিছে আৰু লগতে আমাৰ ওদালগুৰি চহৰৰ আমাৰ এই স্থানৰ আমাৰ মেনন মোছাহাৰী তেওঁ ওদালগুৰি চহৰখনক চহকী কৰাৰ ক্ষেত্ৰত এক বিশেষ অনুদান আগবঢ়াইছে তেওঁক যথেষ্টখিনি আমাৰ নিবনুৱা তথা দুখীয়া ঘৰৰ মানুহ বা যুৱ প্ৰ্ৰজন্মসকলক এক ব্যৱসায়িক দিশত যথেষ্টখিনি আগুৱাই নিছে তথাপিতো সহায় সহযোগিতাও তেওঁ সকলোকে কৰে বা কৰিছে আগন্তকো কৰি যাব আমাৰ ওদালগুৰিৰ এক বিশেষ তেওঁ চিনাকি নাম মেনন মোছাহাৰী ওদালগুৰিখনক তেওঁ চহকী কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আগবঢ়াইছে আৰু ইয়াৰ লগতেও সাংস্কৃতিক জগতখনকো তেওঁ আমাৰ অসম তথা আমাৰ অ অঞ্চলটোৰ ৰাইজসকলক এক আগুৱাই নিবলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ অঞ্চলটোৰ চহকীকৰণৰ ক্ষেত্ৰত তথা এক টাউনখন অন্য ৰাজ্যৰ লগত তুলনা কৰিবলৈও তাৰ যথেষ্টখিনি অৱদান আগবঢ়াইছে ভূপেন হাজৰিকা জুবিন গাৰ্গ এনেকুৱা আৰু অসমত বহুতো শিল্পী আছে যিয়ে আমাৰ সাংস্কৃতিক জগতখনক যথেষ্টখিনি ধুনীয়াকৈ এক বিশ্বৰ সন্মুখ বিশ্বৰ দৰবাৰত নিজৰ ভাষাটোৰ প্ৰতি নিজৰ অঞ্চলটোৰ প্ৰতি তেওঁ যথেষ্টখিনি আমাৰ লোক সংস্কৃতি তেওঁ গোটেই পৃথিৱীৰ আগত ধুনীয়াকে সামাজিকভাৱে আগবঢ়ুৱাইছে ইয়াৰ ক্ষেত্ৰত যথেষ্ট বহুতখিনি আমাৰ শিল্পী তথা ব্যৱসায়ীসকলো জড়িত আছে আমাৰ ওদালগুৰি চহৰখনৰো যি নাম অলপ আগতে ল'লোঁ মেনন মোছাহাৰী তেওঁলোকৰ ক্ষেত্ৰত সাংস্কৃতিক দিশত হওক বা চহকীকৰণৰ ক্ষেত্ৰত হওক তেওঁলোকে যথেষ্ট অৱন অৱদা অৱদান আগবঢ়াইছে ম যোগ

ইয়াৰ ক্ষেত্ৰত তেওঁলোকে সমাজখনক আগুৱাই নিবলৈ বা সাংস্কৃতিক বা চহকীকৰণৰ ক্ষেত্ৰত যথেষ্টখিনি যথেষ্টখিনি অৱদান তেওঁলোকে নিজৰ কষ্ট নিজৰ পৰিশ্ৰম নিজৰ বলিদান এইসকল দি হ'লেও প্ৰথম অৱস্থাত যথেষ্টখিনি তেওঁলোকে কষ্ট কৰিছিল ইয়াৰ ক্ষেত্ৰত তেওঁলোকে আজি অসমবাসী তথা বিশ্বৰ সকলো মনৰ সকলো মানুহৰ মনত তেওঁলোকে এক বিশেষ স্থান লাভ কৰিবলৈ আজি সক্ষম হৈছে তেওঁলোকে যথেষ্ট দুখীয়া ঘৰৰ মানুহ আছিল

তেওঁলোকে সৰু সৰুৰ পৰাই বহুত কষ্টত ডাঙৰ দীঘল হৈ তেওঁলোকে আমাৰ অঞ্চলটোক আগুৱাই নিবলৈ তেওঁলোকে যথেষ্টখিনি যথেষ্টখিনি তেওঁলোকে কষ্ট কষ্টৰ সন্মুখীন হৈছিল তথাপিও তেওঁলোকে নিজৰ স্বাৰ্থ এৰি অসম তথা অসমক অসম তথা নিজৰ ৰাজ্যখনক সাংস্কৃতিক আৰু চহকী কৰিবলৈ তেওঁলোকে যথেষ্ট কষ্টৰ ফলত তেওঁলোকে আগুৱাই নিছে ভূপেন হাজৰিকা আজি এই নামটো ভাৰতৰ সকলোৰে মনত এক বিশেষভাৱে এটা মনত তেওঁলোকে জাগৰণ কৰিছে তেওঁৰ গীতৰ তেওঁৰ গীতে তেওঁৰ গীতসমূহ ধুনীয়া এক পৰিচালিত আৰু জুবিন এই দুটা নামেই অসমৰ সাংস্কৃতত বিশেষভাৱে জড়িত আমাৰ চহকীকৰণৰ ক্ষেত্ৰত আমাৰ অঞ্চলটোৰ মেনন মোছাহাৰীদেৱে তেখেতে নতুন নতুন পৰিকল্পনা লৈ যথেষ্ট ওদালগুৰি টাউনখনক ডেভলপ কৰিছে এই ক্ষেত্ৰত আমাৰ আৰু আগৰ দহ বছৰ পুৰণি ওদালগুৰি চহৰখন আৰু এতিয়াৰ তুলনাত যথেষ্টখিনি উন্নত হৈছে ইয়াৰ ফলত আগৰে ৰাস্তা আছিল তেওঁলোকে যথেষ্ট কষ্ট কৰি চৰকাৰৰ সহায় সহযোগিতা লৈ ধুনীয়া ধুনীয়া পৰিকল্পনা ওদালগুৰি টাউনখন ওদালগুৰি চহৰখন ধুনীয়াকৈ সজাবলৈ তেওঁলোকে সক্ষম হৈছে আৰু বিভিন্ন ধৰণৰ আগন্তুক পৰিকল্পনাও লৈছে আমি তেখেতসকলৰ লগত জড়িত আগন্তুকো হৈ থাকিম সমাজ সমাজৰ কাম ভূপেন হাজৰিকাদেৱে গোৱা গীতসকল গীতসকলো মানুহৰ পৰিচিত্ৰ আৰু মনত এক বিশেষ ধৰণৰ আমোদৰ সৃ আমোদৰ সৃষ্টি কৰিছিল

জুবিনৰ জুবিন জুবিন গাৰ্গ সাংস্কৃতিক অনুষ্ঠানসমূহত যথেষ্টখিনি মানুহক মনোৰঞ্জন তথা মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি আগভাগ ভূমিকা ন লৈছে গতিকে আমাৰ ৰাজ্যৰ সাংস্কৃতিক আৰু সাংস্কৃতিকভাৱে আৰু ম চহকীকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ উপৰিও আৰু যথেষ্ট শিল্পী তথা ব্যৱসায়ীসকল তথা সমাজ সেৱীসকল যথেষ্ট অৱদান আছে আৰু আগন্তুক দিনলৈ আমাৰ অনুষ্ঠান এই চহৰখনক আগুৱাই নিবলৈ তেওঁলোকে বিভিন্ন পৰিকল্পনা তথা আৰু খেল ধেমালিৰ ক্ষেত্ৰতো যথেষ্ট কাৰ্যসূচী হাতত লৈছে এই ক্ষেত্ৰত সাংস্কৃতিক দিশত হওক বা খেল বিভাগতে হওক বা চহকীকৰণৰ ক্ষেত্ৰতে হওক আমাৰ অঞ্চলটো যথেষ্টটো যথেষ্টখিনি তেওঁলোকৰৰ পৰা সহায় লাভ কৰি যথেষ্টখিনি উপকৃত হৈছে তথা অঞ্চলটোৰ পৰা উঠি অহা প্ৰজন্মকো তেওঁলোকে এটাে ভাল পথ বা ভাল পথ দেখুৱাবলৈ চেষ্টা কৰিছে তথাপিও আমাৰ এই অঞ্চলৰ পৰা যথেষ্টখিনি প্ৰতিভাশীল মানুহক তেওঁলোকে তেওঁলোকৰ প্ৰতিভাসমূহ ন উলিয়াই তেওঁলোকে সমাজৰ আগত যথেষ্টখিনি উপকৃত কৰিছে তথাপিও আমি আমাৰ চহৰখন আগুৱাই নিবলৈ আমাৰো এটা যথেষ্ট অৱদান আগবঢ়াব লাগিব তেওঁলোকৰ দৰে আমি তেওঁলোকৰ নীতি আদৰ্শলৈ আমি নিজক সমাজৰ ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত নিজৰ অঞ্চলটোৰ চহকীকৰণৰ ক্ষেত্ৰত নিজৰো এটা অৱদান আগবঢ়াব লাগিব

ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ অৱদানসমূহ আমি তেওঁলোকৰ দিশসমূহ আগুৱাই লৈ আৰু তাতে চহকীকৰণৰ ক্ষেত্ৰত আমাৰ অঞ্চলসমূহৰ যিখিনি ব্যক্তিৰ যি আছে তেওঁলোকৰ সহায় সুবিধা লৈ আমি নিজে আগবাঢ়িব লাগিব

তেওঁলোকৰ পথসমূহ আমি বাচি লৈ পথসমূহ আমি বাচি লৈ